বিকাশ আচ্ছা মই অহাকালি তেজপুৰ যোৱাৰ প্লেন এটা কৰিছোঁ তাৰকাৰণে মই কলিতা কেব চাৰ্ভিছ দুখনমান কেব বুক কৰিছোঁ তইতো যোৱাবাৰ গৈছিলি ন এই যে কলিতা চাৰ্ভিছত কেব চাৰ্ভিছত তইতো যোৱাবাৰ তেজপুৰ পাৰহৈ ধেমাজিলৈকে গৈছিলি গতিকে তাৰ চাৰ্ভিছটো কেনেকুৱা মোক অলপ জনাবি নেকি আচ্ছা ভালনে বস্তুটো ভাল ইহঁতৰ চাৰ্ভিছটো ভাল দিছেনে আৰু কি গাড়ী চাৰি চেফটিৰ ক্ষেত্ৰত কেনেকুৱা ভালকৈ চলাইছেনে নাই ড্ৰাইভাৰ চালকজনে আৰু মাজতে মানে ধৰক কেতিয়াবা চেফটি মানে এতিয়া আমাৰ লগত বিশেষ মহিলা যাব ছাত্ৰ ছাত্ৰীও দুজন আছে গতিকে চেফটিৰ কথাটো মেইন হয় আমাৰ কাৰণে সেইটো আপোনাৰ সেইটোৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰোঁ এতিয়া ড্ৰাইভাৰ চালকজনে কেনেকুৱাকৈ চলাইছে মানে বা আমাৰ বিশেষ অসুবিধা যদি কিবা পাইছোঁ আমাক কিবা শুধিছেনে বা খোৱা লোৱা ক'ৰবাত হোটেল ৰেষ্টুৰেণ্টত ৰখাই দিছেনে ভাল হোটেল ৰেষ্টুৰেণ্টৰ আগত যাতে আমাৰ পানী বা চাহ তাহ যিকোনো খাব পাৰোঁ আচ্ছা আৰু স্পিড টিত মেইনটেইন ভালকৈ কৰি চলাইছেনে নাই আচ্ছা যদি ভাল হয় বুক কৰিম আৰু নহ'লে কেনচেল কৰি বেলেগ কলিতাৰ জাগাত মই ডেকা কেব চাৰ্ভিছটো লৈ ল'ম আনকি ডেকা কেব চাৰ্ভিছেও মোক কণ্টেক কৰি আছে ডেকাক মই ইমান কোৱা নাই আৰু পে'মেণ্টৰ কথা আছে কলিতাৰ কেব চাৰ্ভিছত অলপ মানে চাৰ্জেছবিলাক কম পাইছোঁ সেইকাৰণে মই তেখেতকে প্ৰিফাৰ কৰিছোঁ এতিয়া ভাল নহয় যদি নলওঁ ভাল যদি ল'ম কাইণ্ডলি তই কৈ দে মোক ৰেটিংটো কেনেকুৱা ৰেটিং ইয়াতে কিন্তু এপত কিন্তু টু পইণ্ট ফাইভ দেখাইছে এতিয়া ৰেটিঙবিলাক সদায় কেতিয়াবা শুদ্ধ নাথাকেতো সেইকাৰণে তোৰপৰা মই জানি লৈছোঁ কাইণ্ডলি জনাবি হাঁ